হেল্ল' হয় হয় মই দোকানী হয় অঁ কি সকাম

অঁ কিবা লাগিছিল

অঁ পাব পাব কি কিমান লাগে গাখীৰ অঁ আৰু হেৰি ক্ৰীম লাগিব নেকি অঁ ক্ৰীম কিমান লাগিব আকৌ কিবা লাগিব অঁ অঁ আৰু কি লাগিব মিঠাই লাগিব নিকি অঁ মিঠাই পাব অঁ পাব পাব মিঠাই অঁ দহ টকা কমটো দিব নোৱাৰি না গাখীৰবিলাক বহুত দাম ন কম দিব নোৱাৰি আৰু অঁ দছ টকাৰ তলত দিব নোৱাৰি আৰু অঁ কিমান কিমান তাৰিখে লাগিব কেইটা বজাত লাগিব দছ তাৰিখে

অঁ হয় অঁ অঁ

অঁ হয় অঁ

পইচাটো এডভান্স দিব আৰু এডভান্স বৰ্তমান পাঁচশ টকা দি থৈ দিব মোক এতিয়া আকৌ দোকানত লগ পাব অঁ দোকানত লগ পাব পাব পাব মই দোকানতে থাকোঁ দোকানতে লগ পাব নাথাকে বন্ধ লগ পাব মোক দোকানতে নকৰোঁ যিটো অৰ্ডাৰ দিছে নহয় অৰ্ডাৰটো অৰ্ডাৰ ৰাখিবই লাগব না অঁ অঁ এডভান্স আজিকালি এডভান্স নিদিলে অৰ্ডাৰ নি নাপায় না এডভান্স দিবই লাগিব দিলেহে অৰ্ডাৰটো পায় আজিকালি ও গাখীৰ কিমান লাগে গাখীৰ গাখীৰ

অঁ অঁ অঁ অঁ অঁ দিয়ক অঁ অঁ হ'ব লিখি ৰাখিম বাৰু মোক বায়না দিয়াৰ দিনা মোক কওক অঁ অঁ হ'ব হ'ব মই দি দিম অঁ হ'ব মই দি দিম বাৰু

অঁ নিদিওঁ পানী আমাৰ দে সদায় দিয়া যায় ন সেই গাখীৰ ভাল গাখীৰে পাব গাখীৰ ষাঠি টকা অঁ কিবা এটা কম কমাই ল'ব আৰু কমাই দিম আৰু হ'ব বাৰু অলপ কমাই দিম পাছত আহিলে

অঁ অঁ অঁ অঁ

হয় অঁ

ও

অঁ অঁ হয় অঁ

অঁ

মই পেকিং কৰি থৈ দিম লৈ যাব হ'ব বাইনাটো দি দিলে হ'ল বাইনাটো লৈ গ'লে হ'ল নাই আপোনালোকে লৈ যাব অঁ অঁ লৈ যাব মই দিব নাযাওঁ কিন্তু লৈ যাব আৰু ইমান বস্তু যে নাই মই নাযাওঁ লৈ যাবহি অঁ অঁ আপোনালোকে হেৰি কৰি ফেলে চাই ফেলে লৈ যাব আৰু

ও ও

হ'ব দিয়ক অঁ অঁ লিখি লিখি থৈ দিম দিয়ক অঁ গাখীৰ আৰু হেৰি অঁ অঁ অঁ হ'ব

ক্ৰীমটো অঁ

পনীৰ পায় পনীৰো আছে অঁ অঁ পনীৰটো অঁ হ'ব কিমান লাগে পনীৰ অঁ তিনিকিলো পনীৰটো পাঁচশ কিলো

কিনা আগতে কিনা নাইনি অঁ পাঁচশকে

অঁ অঁ অঁ অঁ অঁ পাঁচশ টকা আৰু কিলো কিমান লাগে বুলি পনীৰ অঁ দুই কিলো লাগে

অঁ অঁ হ'ব হ'ব হ'ব লিখি থৈ দিম আপুনি লৈ যাবহি আহি অঁ অঁ অঁ অঁ নাযাওঁ দিয়ক আহি আহি আপোনালোকে একবাৰ অহাৰ আগে আগে একবাৰ ক'ব কৈ ফালে লৈ যাব অঁ হ'ব

অঁ দিয়ক